অ হয় পানীগাঁৱত হয় হয় মই মাছ এই ৰাতিপুৱা ৰাতিপুৱা বিক্ৰী কৰোঁগৈ আপুনি ক'ৰপৰা ক'লে জানো অ হয় হয় আপোনালোকৰ তাতো দিছোঁগৈ মই কাঠ মাছ পাব কাঠ মাছ গম পাইছোঁ এতিয়া শ'ল গৰৈ আছিলে তাৰপৰা আপোনাৰ শালো আছে তাৰপিছতে আপোনাৰ এই আৰু কি লাগে আপুনি এতিয়া কওক

ডাঙৰ হাল পোৱা যাব হয় হয় হয় কেতিয়াকে লাগিছিলে

অ হ'ব হ'ব দি থৈ যাম বাৰু অ হ'ব হ'ব অহা শনিবাৰে ৰাতিপুৱা আঠটা মান বজাত নহয় জানো

ঠিক আছে হ'ব হয় হয় হয় নাই এইবিলাক মাছ জীয়াই আহে বাৰু অ হ'ব হ'ব দিয়ক অ